অঁ হেল্ল' হয় হয় হয় কওকচোন হয় কওকচোন কোনটো বিভাগত আপোনাৰ অভিযোগ অঁ হয় কওকচোন

হয় হয়

হয় হয় হয়

হয় হয় হয় হয় হয় মই বুজি পাইছোঁ আপুনি চৰাইদেউ চৰাইদেউ চৰাইদেউ চাইদৰ হয় ন আপুনি

হয় নিশ্চয় লাগে হয়

হয় হয়

নিশ্চয়

হয় অসুবিধা হয় অসুবিধা হয়

হয় ঠিক কথা কৈছে আপুনি

হয় আপুনি চিন্তা কৰিব নালাগে

হয় হয় হয় হয় নিশ্চয়কৈ

ভালকৈ

হয় হয় হয়

নিশ্চয়কৈ আপুনি বৰ বেছি সময় অপেক্ষা কৰিবলগীয়া নহয়

হয় হয় নিশ্চয়কৈ হয় হয় নিশ্চয়কৈ

শুভৰাত্ৰি